দাদা মই আপোনাৰ নিয়মিত গ্ৰাহক মই আপোনাৰ গাড়ীত লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে প্ৰায়ে অহা যোৱা কৰোঁ মোৰ ম'বাইলত এটা প্ৰ'মো কোড আহিছে সেই প্ৰ'মো কোডটোৰ আ যোগেদি আপোনাৰ কিবা ৰেহাই পাব পাৰিম নেকি আগতে আপুনি লখিমপুৰৰ পৰা গুৱাহাটীলৈ আপোনাৰ কেবত মোক হাজাৰ টকা দাম আপুনি জনায় কিন্তু এই প্ৰ'মো কোডটো যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে মই তাত কিবা ৰেহাই পাম নেকি সবিশেষ আপুনি জনাওক